বিশ্বনাথ জিলাত কৰা খেতি হৈছে ধান মাহ মৰাপাট আলু বেঙেনা কবি লাও ৰঙালাও এতিয়া এইখিনি আমাৰ ইয়াত খেতি কৰোঁ ধান খেতি কৰোঁ আমি দ জেগাত আমি বহাগ মাহত কঠীয়া পেলাওঁ আৰু বাম জেগাত আমৰ জেঠ মাহত কঠীয়া পেলাওঁ বহাগত যিখিনি কঠীয়া পেলোৱা হয় দ দবিলাকত আমি ধান ৰোওঁ ধান ৰুই পেলাই আপোনাৰ পুহ মাহত কিছুমানৰ আঘোণ মাহতেই পকি যায় নহ'লে পুহ মাহত পকে আমি ধানখিনি কাটো ধানখিনি কাটি পেলাই আমি চপাওঁ সেইখিনি ধান আকৌ আমি মেচিনেদি বা নহ'লে আমি গৰু দি হ'লেও মৰণা কৰোঁ মৰণা কৰি আমি শুকাই বগাই লওঁ লোৱাৰ পিছত আপোনাৰ ধানখিনি ঘৰলৈ আনো ঘৰলৈ আনি আমি শুকাই পকাই একদম ধুনীয়াকৈ কৰোঁ নহ'লে মেচিনত লৈ যাওঁ ঘৰত যদি আমাৰ ঢেঁকী ঢেঁকী আছে আমি ঢেঁকীতেই খুন্দোঁ ঢেঁকীত খুন্দি আমি চাউল বনাওঁ চাউলখিনি আমি এতিয়া ৰ ভাত ৰান্ধি খাওঁ সেইখিনি ধানখিনি আমি কিছু বজাৰলৈও লৈ যাওঁ বজাৰলৈ লৈ পেলাই আমি কিছুমানে এতিয়া টিন হিচাপতো কিনে কিছুমানে কেজি কেজি হিচাপত কিনে কিছুমানে কুইন্টেল হিচাপত কিনে তেনেকেই আমি বাৰশ পোন্ধৰশ বা ওঠৰশলৈকে আমি কুইন্টেল হিচাপতো বেচোঁ সেই বেচাখিনি আমি ঘৰত কিছু বজাৰ আজাৰ কৰোঁ ঘৰখিনিৰ কিছুমান কৰোঁ সেইটোৱেই আমাৰ হৈছে বেছিকেই চাহিদা বেছিকেই আৰু আমি আলু খেতি কৰোঁ আলু খেতিটো হ'ল আমাৰ ধানখিনি কটাই লৈ কাটো ধানখিনি কট কাটি পেলাই তাৰ পিছত নৰাখিনি আমি কাটি পেলাওঁ কাটি পেলাই পেলাই পেলাই হাল চাল বাই আমি ৰঙালাও তাতে খেতি কৰোঁ আলুু আলু ৰোওঁ আলু ৰোই পেলাই তাৰে মাজে মাজে আমি ৰঙালাও খেতি কৰোঁ ৰঙালাও খেতি আলুখিনি আমি মাঘ মাহ যেতিয়া হয় মাঘত আমি আলুখিনি খান্দো খান্দি পেলাই ৰঙালাওখিনি বগাই যাবলৈ দিওঁ তাৰ পিছতে আপোনাৰ ৰঙালাও আলুখিনি আমি ঘৰলৈও কিছু থওঁ কিছু বজাৰলৈ বেচোঁ তেতিয়া আৰু বেচা সময়ত হয় আৰু দহ টকা পোন্ধৰ টকা বিছ টকা তেনেকুৱাকৈ আমি আলুখিনিও বেচোঁ বেচাৰ পিছত আপোনাৰ ৰঙালাও ঠিক আপোনাৰ ফাগুণ চ'ত বহাগ সিমানটোলৈকে আমাৰ ৰঙালাও চিঙা হয় চিঙি পেলাই আমি ৰঙালাওখিনিও ঘৰতো পকাই পেলাই আমি কেইটামান থওঁ থৈ পেলাই আমি বজাৰত কেজি চিষ্টেমত বেচোঁ কেজি চিষ্টেমত বেচোঁতে আমাৰ দহ টকা বাৰ টকা কিছু সময়ত বিছ টকাকেও আমি ৰঙালাওখিনিও বেচোঁ ৰঙালাওখিনি বেচাৰ পিছত